অঁ মই বিভিন্ন ধৰণৰ গছ ৰুই ভাল পাওঁ গছ আচলতে প্ৰকৃতিৰ প্ৰতি মোৰ এটা সম্পৰ্ক আছে এটা নিবিৰ সম্পৰ্ক আছে মই যিটো অনুভৱ কৰোঁ গতিকে মোৰ গছ গছনিৰ লগত প্ৰকৃতিৰ লগত থাকি ভাল লাগে গছ ৰুই ভাল লাগে মই সাধাৰণতে বিভিন্ন ধৰণৰ আপুৰুগীয়া গছ যিবোৰ আমাৰ থলুৱা আপুৰুগীয়া গছ আছে সেই গছসমূহ ৰুই ভাল পাওঁ লগতে ফুলগছ ৰোৱাৰ প্ৰতিও মোৰ এটা হাবিয়াস আছে ফুল ৰুই মই ভাল পাওঁ ঘৰৰ চাৰিওফালে বিভিন্ন ধৰণৰ ফুল ৰুই ভাল পাওঁ তাৰ পাছতে ফল মূলৰ ফল মূলৰ খেতি কৰিও ভাল লাগে লগতে শাক পাচলিৰ খেতি মই বেছিকৈ ভাল পাওঁ এতিয়া শাক পাচলি খেতি বুলি ক'লে আমাৰ অসমত বিভিন্ন সময়ত বিভিন্ন খেতি কৰা হয় সময় অনুযায়ী ঋতু অনুযায়ী এই খেতিসমূহ কৰা হয় মই বিশেষকৈ যিবোৰ আমাৰ ঠাণ্ডাকালি ঠাণ্ডা দিনত যিবোৰ শাক পাচলি খেতি কৰা হয় লাই লফা মূলা ধনীয়া ইত্যাদি এই শাক পাচলিসমূহ যিবোৰ আমাৰ গ্ৰীণ সেউজীয়া শাক পাচলি এই শাক পাচলিসমূহ বেছিকৈ কৰি ভাল পাওঁ সেই শাক পাচলিসমূহৰ পৰা বিভিন্ন ধৰণৰ প্ৰটিন আইৰন আদি পোৱা যায় লগতে ফুল ফুল আমাৰ অসমখন যিহেতু পাহাৰীয়া ঠাই আৰু ইয়াতে বিভিন্ন ধৰণৰ বনৰীয়া ফল ফুল আমি পাওঁ আৰু যিবোৰৰ নাম হয়তো কিছুমান নাম আমি নাজানো গতিকে ঘৰৰ চাৰিওফালে বিভিন্ন নাৰ্জি ফুল বেলি ফুল ড্ৰেগণভেলিয়া আদি বিভিন্ন ধৰণৰ ফুল আমি ঘৰৰ চাৰিওকাষে ৰুই ভাল পাওঁ লগতে গছ গছো আছে আঁহত গছ বকুল গছ দেৱদাৰু গছ অন্যান্য যিবোৰ আমাৰ লাগতীয়াল গছ যেনে ফল মূলৰ গছ আম গছ কঠাল গছ শিলিখা আমলখি তাৰ পিছতে নেমু নেমু আমি সকলোৱে জানো নেমুৰ পৰা ভিটামিন চি পায় গতিকে ঘৰত মই নেমু গোল নেমু কাজি নেমু ইত্যাদি বিভিন্ন ধৰণৰ গছ ৰুইছোঁ যাৰ ফলস্বৰূপে মই বাহিৰৰ পৰা কিনিবলগীয়া নহয় আৰু ফল মূলৰ গছসমূহ ৰুই থলে আমি বাহিৰৰ যিবোৰ ৰাসায়নিক দ্ৰব্য দিয়া ফল মূল আমি খাবলগীয়া নহয় ঘৰতে উৎপন্ন হোৱা আমি ফল মূল খাব পাৰোঁ যিহেতু বাহিৰৰ যিবোৰ ফল মূল সেইবোৰত আজিকালি বিশেষকৈ বেছিকৈ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ ফলত স্বাস্থ্যসন্মত নহয় ঠিক সেইদৰে ফুল ফুল ৰুলে আমাৰ পৰিৱেশটো ধুনীয়া হৈ থাকে নিজৰ মনটোও ধুনীয়া হৈ থাকে গতিকে ফুল ৰুই ভাল লাগে অন্যান্য শাক পাচলিতো ক'লোৱেই শাক পাচলিৰ খেতি কৰি ভাল লাগে